হেল্ল' কাপোৰৰ দোকানী হয়নে

কিন্তু মোক এতিয়াই লাগিছিলে নহয় আপুনি কিমান এঘণ্টাতো বহুত দেৰি হৈ যাব ন'

অ দামটো জনাব পাৰিব নেকি বাৰু নাই নাই মোক মানে কুৱালিটিটো কুৱালিটিটো নহয় মানে আপুনি মানে এবাৰ চাই পেলাই মানে কৈ দিয়কচোন যদি মানে বেছি মানে আপোনাৰ তাত নাই তেতিয়া মই বেলেগ দোকান যাম মানে আৰু মানে আপোনাৰ তালৈ নেযাওঁ আৰু

এই আপুনি অলপ কমাবতো পাৰে ন' মই আপোনালোকৰ তাত সদায় যাওঁ এনেকৈতো নহব ন' ইমান আপুনি যিটো দাম কৈছে সেইটো দামততো মই আপোনাক দিব নোৱাৰোঁ ন' অকণমান কম কৰক এই নাই নাই আপুনি এতিয়া দোকানেই খোলা নাই ইমান সোনকালে গৈ কি কৰিমগৈ আপুনি অলপ সোনকালে আহক আকৌ দোকান খুলিবলৈ তেতিয়াহে মই যাম

অ ঠিক আছে ঠিক আছে